মোৰ নাম শ্ৰী বিমল বৰুৱা মোৰ জন্ম হৈছিল এঘাৰ জুলাই ঊনৈছশ তিৰান্নব্বৈ চনত ডিব্ৰুগড় জিলাৰ লাহোৱাল লাহোৱালত মোৰ বৰ্তমান ঘৰ ডিব্ৰুগড় জিলাৰ মিলন নগৰত মই মিলন নগৰৰ চি গলিত থাকোঁ চি গলিত মই বৰ্তমান ভাড়াঘৰ কৰি আছোঁ মই স্কুলীয়া শিক্ষা লৈছিলোঁ ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু মই উচ্চতৰ মাধ্যমিক পৰীক্ষাও পাছ কৰিছোঁ ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই তাৰ পিছত মই স্নাতক পঢ়িবলৈ ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ বি এছ বিজ্ঞানৰ স্নাতকত নামভৰ্তি কৰোঁ মোৰ বিষয় আছিল কেমেষ্ট্ৰি মই ৰসায়ন বিজ্ঞান মই স্কুলীয়া শিক্ষাৰ সময়ত মেট্ৰিকত মই বিৰাশী শতাংশ নম্বৰ লাভ কৰি পাছ কৰিছিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰী মই পঢ়িছিলোঁ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত পঢ়োঁতে মোৰ বিষয় আছিল ইংৰাজী অসমীয়া

ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু মেথেমেটিক্স এই ছটা বিষয় লৈ মই হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক পাছ কৰিলোঁ একাশী শতাংশ নম্বৰ লৈ তাৰপিছত মই স্নাতকত নাম ভৰ্তি কৰিলোঁ স্নাতকত মই বাষষ্ঠি শতাংশ নম্বৰ লৈ পাছ কৰিলোঁ তাৰপিছত মই বৰ্তমান এতিয়া এটা নিজৰ ব্যৱসায় আৰম্ভ কৰিছোঁ মই ব্যৱসায়টোত এডোখৰ সৰু মাটিত ডেৰ দুইবিঘা মাটিত মই খেতি আৰম্ভ কৰিছোঁ মই বতৰৰ বিভিন্ন পাচলি যেনেদৰে বিলাহী বন্ধাকবি আদিৰ খেতি কৰোঁ আৰু ধনিয়া পদিনা আদি খেতি কৰোঁ আৰু সেইবোৰ দেওবাৰে বজাৰত দিওঁ মই অৰ্গেনিক খেতি কৰিছোঁ আৰু এই খেতিবোৰত মই কোনো ধৰণৰ ৰসায়ন প্ৰয়োগ নকৰোঁ আৰু সাধাৰণতে যোনবোৰ জৈৱিক সাৰ জৈৱিক উপাদান পোৱা যায় সেইবোৰ ব্যৱহাৰ কৰি মই খেতি কৰোঁ লগতে মই ওচৰৰে মাটি এডোখৰত এটা ফাৰ্মো খুলিবলৈ লৈছোঁ সেই ফাৰ্মটোত মই মুৰ্গী আৰু হাঁহ পুহিছোঁ এই মুৰ্গী আৰু হাঁহবোৰো মই ফাৰ্মৰ পৰা আন্ পোৱালিতে আনো পোৱালিতে অনাৰ পিছত মই দানা কিনি আনো বজাৰৰ পৰা আৰু বজাৰৰ পৰা কিনি অনা দানাৰে মই সিহঁতক খুৱাওঁ আৰু ডাঙৰ কৰি পুন দুমাহ তিনিমাহ অন্তত যেতিয়া সেইবোৰ বিক্ৰী কৰিব পৰা জোখৰ হৈ উঠে তেতিয়া মই সেইখিনি বেপাৰীক বিক্ৰী কৰি পুনৰ আৰু পোৱালি আনি মই হেৰি পুনৰ পোৱালি আনো আৰু ডাঙৰ কৰোঁ বৰ্তমান মোৰ ফাৰ্মত পঞ্চাছটা হাঁহ আৰু ডেৰশটা মুৰ্গী আছে আৰু এতিয়া বাৰীত মোৰ মই দুবিঘা মাটিত বন্ধাকবি ফুলকবি আৰু ব্ৰকলিৰ খেতি কৰি আছোঁ আজিৰ তাৰিখত মই পঞ্চাছ কেজি বন্ধাকবি বিছ কেজি ব্ৰকলি আৰু ত্ৰিছ কেজি ফুলকবি আজি বজাৰলৈ পঠাইছোঁ লগতে ওঠৰটা হাঁহ আৰু চল্লিছটা মুৰ্গী মই বজাৰলৈ পঠাইছোঁ মই এখন গাহৰি পাম খোলাৰো কথা চিন্তা কৰি আছোঁ যাব বাবে মই চৰকাৰে দিয়া গাহৰি পোৱালিৰ আনি ফাৰ্মখনত ডাঙৰ কৰাৰ কথা চিন্তা কৰিছোঁ গাহৰি পোৱালি পোহাৰ বাবে মই পকী গঁড়াল বনোৱাৰ কথা চিন্তা কৰিছোঁ আৰু পকী গঁড়ালটোৰ লগতে সেই গাহৰিৰ খাদ্যৰ বাবে মই দানাৰ পকা ঘৰ কেইটামান বনোৱাৰ কথা চিন্তা কৰিছোঁ গাহৰি পোৱালি মই এতিয়া যদি আনো মই ছমাহৰ ভিতৰত প্ৰথমটো উৎপাদ উলিয়াবলৈ সক্ষম হ'ম বুলি আশাবাদী লগতে মই এখন দোকান দিয়াৰ কথা ভাবিছোঁ সেই দোকানখনত মই বিভিন্ন ষ্টেশ্যনাৰি বস্তুৰ লগত গ্ৰচাৰীৰ বস্তুও ৰাখিম আৰু সেই বস্তুবোৰ সুলভ মূল্যত যাতে সকলোৱে বজাৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিম সেই দোকানখনৰ কাষতে যদি পাৰোঁ মই এখন ভাতৰ হোটেলো আৰম্ভ কৰিম আৰু তাত মানে থালী ছিষ্টেমত মানুহে যাতে ভাত ৰুটি আদি খাব পাৰে লগতে বিচাৰিলে তেওঁলোকে মাছ মাংসও বেলেগকৈ ল'ব পাৰে তাৰ ব্যৱস্থা কৰিম তেতিয়া মানুহে বাছ আস্থানলৈ যোৱা বা ৰেলৱে' ষ্টেশ্যনলৈ যোৱা মানুহে তেওঁলোকে খাদ্য গ্ৰহণ কৰি সহজে যাব পাৰিব আৰু সেয়াই তেনেকৈ নিজকে স্বাৱলম্বী কৰি তুলিবলৈ মই চেষ্টা কৰিছোঁ মই খেতি কৰি পোৱা পইচাৰে এই ইতিমধ্যে এখন গ্লেমাৰ মটৰচাইকেল কিনিছোঁ আৰু সেইখন মোৰ কিনা ছমাহ হ'ল বৰ্তমানলৈকে মই আৰু চেষ্টা কৰিছোঁ যে মই মোৰ ব্যৱসায়টো আগবঢ়াই ঘৰটো অলপ তৰি মই চাদ এখন দিয়াৰ চেষ্টা কৰিছোঁ আৰু তাৰপিছত লগতে ঘৰটো ডাঙৰকৈ বনোৱাৰ পিছত পৰা হ'লে ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে এখন সামগ্ৰী কঢ়িওৱা গাড়ীৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ